মোৰ এখন দোকান আছে কম্পিউটাৰৰ মোৰ প্ৰিণ্টাৰটো যোৱা মাহৰ পাঁচ তাৰিখে বেয়া হৈ গ'ল মই এটা প্ৰিণ্টাৰ অনলাইনতে অৰ্ডাৰ দিলোঁ কোনো ডিছকাউণ্ট নাছিলে প্ৰিণ্টাৰটোৰ দাম আছিলে বাৰ হেজাৰ টকা তাৰ লগত এটা পাৱাৰ বেংক ফ্ৰী আছিলে এডাল হেডফোন ফ্ৰী আছিলে এটা মেম'ৰী ফ্ৰী আছিলে আৰু এটা পেনড্ৰাইভ ফ্ৰী আছিলে ডেলিভাৰী দিয়া কথা আছিলে দহ দিনৰ ভিতৰত কিন্তু ডেলিভাৰী দিওঁতে এক মাহ লাগিলে তাৰ পিছত পে'মেণ্ট কৰাৰ সময়ত দুহেজাৰ টকা বেছি দেখাইছে মই ভাবিলোঁ মোৰেই চাগে দেখাত খেলি মেলি হ'ল তো মই চৈধ্য় হেজাৰ টকা পে'মেণ্ট কৰি দিলোঁ তাৰ পিছত ঘৰত আহি যেতিয়া প্ৰিণ্টাৰটো খুলি চাইছোঁ তাৰ লগত যিবিলাক ফ্ৰী আছিলে বস্তু একো ফ্ৰী নাই তাৰ পৰা মই ভাবিলোঁ একো ফ্ৰী দিয়া নাই যেতিয়া প্ৰিণ্টাৰটো ভাল কোৱালিটীৰ আহিছে চাগে তাৰ পিছত মই কানেক্ট কৰি চাওঁ বুলি ইউএছবিডাল বিচাৰিলোঁ ইউএছবিডাল নাপালোঁ তো মই ভাবিলোঁ যেতিয়া ব্লুটুথ কানেক্ট আছেই বা ৱাই ফাই কানেকশ্যন আছেই মই ব্লুটুথতে কানেক্ট কৰি চাওঁ তো মোৰ মোবাইলটোদি ব্লুটুথ কানেক্ট কৰিব ল'লোঁ কানেক্ট নহ'লে তাৰ পিছত মই ভাইটিৰ মোবাইলটো দি কানেক্ট কৰিব ল'লোঁ তাৰটোতো কানেক্ট নহ'লে তাৰ পিছত মই মাৰ মোবাইলটো দি কানেক্ট কৰিব ল'লোঁ সেইটোতো কানেক্ট নহ'লে তাৰ পিছত মই লেপটপটো দি কানেক্ট কৰিবলৈ চালোঁ তাতো কানেক্ট নোহোৱাত মই গম পালোঁ যে মোৰ মোবাইলটো বেয়া নহয় প্ৰিণ্টাৰটোৰে কিবা এটা খেলি মেলি আছে তাৰ পিছত ইউএছবিডাল বিচাৰি পোৱা পোৱাত মই ইউএছবিডাল দি কানেক্ট কৰি চালোঁ প্ৰিণ্টিং কোৱালিটীও বৰ বেছি এটা ভাল নহয় ওৱাৰেণ্টিও কাৰ্ড ওৱাৰেণ্টি কাৰ্ড এটা দিছে কিন্তু তাত অকলে কাৰ্ডটোত দুবছৰ বুলিহে লিখি থোৱা আছে কিন্তু একো ডিটেইলছ্ দিয়া নাই তো মই যদি ওৱাৰেণ্টি ক্লেইম কৰিম বুলিও ভাবোঁ তেতিয়াহ'লে একো ডিটেইলছ্ নাই তো প্ৰিণ্টাৰটো চলায়ো বৰ এটা ভাল পোৱা নাই কোনোবাই সুধিলেও মই এই প্ৰিণ্টাৰটো ৰিকমেণ্ড নকৰোঁ